মোৰ পৰিয়ালত সাধাৰণতে তিনিজনৰ হাতত স্মাৰ্টফোন আছে তেওঁলোকে নিজৰ ফোনটো কিমান সময় খৰচ কৰিছে সাধাৰণতে এটা নিৰ্দিষ্ট সময় ক'বলৈ দিগদাৰ হয় কাৰণ কেতিয়াবা তেওঁলোকে নিজৰ কামবিলাক কৰিও কৰি আহি তেওঁলোকে স্মাৰ্টফোন ব্যৱহাৰ কৰে বা কেতিয়াবা কাম কৰাৰ লগতে তেওঁলোকে স্মাৰ্টফোন ব্যৱহাৰ কৰি থাকে আৰু স্মাৰ্টফোনৰ ব্যৱহাৰ বুলি ক'বলৈ গ'লে সাধাৰণতে যদি আমি কিছুমান ভাল কামত যদি ব্যৱহাৰ কৰোঁ তেতিয়া সাধাৰণতে ভাল উপযোগী আৰু কিছুমান বেয়া কামত যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়া ই উপযোগী নহয় আমাৰ ভাল কাম ধেৰ আছে আমি ধৰি লওক আজি সেই স্মাৰ্টফোনটোৰ সহায়ত দেশ বিদেশত ঘটি থকা কিছুমান কথা জানিব পাৰোঁ দেশত বাহিৰত কি হৈ আছে সেই বিষয়ে জানিব পাৰোঁ আৰু লগালগ আমি খবৰটো পাওঁ ক'ৰবাত কিবা হ'লেই আমি সেইবিলাক ক্ষেত্ৰত ক'ৰবাত যদি কিবা হৈ যায় তেতিয়া আমি তাৰ খবৰটো পটককৈ পাওঁ দেশ বিদেশৰ যদি আমি য'ত যিমান খবৰ খাতি পাবলগীয়া থাকে নজনা কথা যদি কিবা জানিবলগীয়া থাকে যদি নজনা কথা আমি জানিবলগীয়া থাকে তেতিয়া আমাৰ গুগলৰ ব্ৰাউজাৰত গৈ পেলাই নি আমি তাত ছাৰ্চ কৰিলে আমি যাৰ বিষয়ে জানিব বিচাৰোঁ তাৰ বিষয়ে আমি তাত লিখি দিলেই কি কৰিব পৰা যায় আমি তাৰ বিষয়ে জানিব পৰা যায় আৰু সেইবিলাক দিশলৈ চালে স্মাৰ্টফোনটো ভাল কিন্তু কিছুমান ক্ষেত্ৰত স্মাৰ্টফোনটো বহুত বেয়া যদি আমি ল'ৰা ছোৱালীক এতিয়া পঢ়াৰ সময়ত যদি স্মাৰ্টফোনটো দি থোৱা দেখা যায় তেতিয়া তেওঁলোকৰ সেই স্মাৰ্টফোনটোত প্ৰতি বেছি মনোনিৱেশ হ'ব কাৰণ স্মাৰ্টফোনটোত ইমান নতুন নতুন কিছুমান বস্তু আহি থাকে নতুন নতুন কিছুমান বস্তু দেখা গৈ থাকে আৰু সেইবিলাক যদি আমি চাই থাকোঁ তেতিয়া আমাৰ সেই ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰ মানুহেই হওক আমাৰ সেই মন বোহত সেইফাললৈ গুচি যায় আমাৰ কিছুমান নিৰ্দিষ্ট কৰিবলগীয়া কাম থাকি যায় আৰু সাধাৰণতে স্মাৰ্টফোন ব্যৱহাৰ কৰি দক্ষতা পাব পাৰি সাধাৰণতে আমাৰ আজিকালি কি হয় অনলাইন বুলি ক্লাছ বুলি যিটো এটা প'ৰ্টেল থাকে অনলাইন ক্লাছৰ তাত সাধাৰণতে কোনো এটা স্থানত বহি এজন শিক্ষকে পঢ়াই থাকিলেও আমি ঘৰতে বহি পেলাই নি তাৰ সেই পঢ়াখিনি পঢ়িব পাৰোঁ আৰু আমি যদি পঢ়িবলৈ বিচাৰোঁ বা নজনা কথা শিকিবলৈ বিচাৰোঁ তেতিয়া আমাৰ স্মাৰ্টফোনটো বহুত ভাল বহুত ভাল কাৰণ স্মাৰ্টফোনৰ সহায়ত আমি যিকোনো যি সুধোঁ নজনা কথা এটা জানিব পাৰিম আজিকালি আৰ্টিফিচিয়েল ইণ্টেজিলিজেঞ্চৰ সহায়ত এয়া স্মাৰ্টফোনে আমাক বহুত সহায় কৰিছে যাতে আমি কিবা এটা নাজানিলেও সেই বিষয়ে তাত লিখি দিলেই আমাক লগালগ উত্তৰটো দি দিয়ে আৰু সেই সেইটো কাৰণে স্মাৰ্টফোনটো বহুত ভাল আৰু শিকিবলৈ যদি কিবা প্ৰয়োজন আমাক কোনো এঠাইলৈ নগ'লেও হ'ব কাৰণ সেই আমি নগৈ পেলানি নিজৰ ঘৰতে বহি ক্লাছ কৰিব পাৰোঁ পঢ়িব পাৰোঁ নজনা কথা জানিব পাৰোঁ স্মাৰ্টফোনৰ সহায়ত মানে আজিকালি ইমানেই কিছুমান ভাল ভাল কাম হৈছে স্মাৰ্টফোনত পৰা চাই পেলাই নি বহুলোকে বহু শিক্ষা লৈ আছে বহু লোকৰ যাতায়াতৰ কাৰণে দিগদাৰ হৈ যাবলৈ আৰু তেওঁলোকে ঘৰতে বহি কিছুমান পঢ়াই হওক বা গান নৃত্য বা কিবাকিবি অন্য ধৰণে হ'লেও সেই স্মাৰ্টফোনে আমাক সহায় কৰি আহিছে আৰু সেই স্মাৰ্টফোনৰ পৰা আমি দক্ষতা তেনেকৈয়ে পাব পাৰোঁ আৰু সেই স্মাৰ্টফোনটো যদি আমি ব্যৱহাৰ ভালদৰে কৰোঁ তেতিয়াহ'লে নিশ্চয়কৈ স্মাৰ্টফোন বহুত ক্ষেত্ৰত ভাল আৰু সেই স্মাৰ্টফোনটো আমি বহুত ভালদৰে ব্যৱহাৰ কৰিব লাগে আৰু মই স্মাৰ্টফোন ব্যৱহাৰ কৰি দক্ষতা শিকিছোঁ আৰু মই বৰ্তমানে বিশেষ কিছুমান পৰীক্ষাৰ বাবে সেই স্মাৰ্টফোনটোৰ দ্বাৰাই মই পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ